ঘৰৰ প্ৰৱেশদ্বাৰ বা দুৱাৰদলিত গৰুৰ গোবৰ মিহলাই লোৱা পানী চটীয়াই দিয়াৰ যুক্তিটো অসমীয়া মানুহে এনেদৰে গণ্য কৰে যে সেই পানী চটীয়ালে যিখিনি প্ৰদূষিত বায়ু সেইখিনি সন্তুলন কৰি ৰাখে যিখিনি উষ্ম বায়ু সেইখিনি প্ৰদূষিত বায়ুৰ পৰা পৰিৱেশটো মুক্ত কৰি তোলাত সহায় কৰে বুলি তেওঁলোকে বিবেচনা কৰে